হয় কোনে কৈছে হয় হয় হয় ময়েই কৈছোঁ আপুনি কোনে কৈছে বাৰু

মানে আপুনি অচিন্ত নহয় জানো

হয় হয় কওক

হয় হয়

অ হয় হয় হয় অ মানে এইটো থিমটো আপোনালোকে কি লৈছে হয় হয় সেইটো হয় ঠিক আছে মই

অ ঠিক আছে মই মেনেজাৰক কৈপিনি আপোনাক খবৰ দি দিম মানে কেতিয়াকৈ কথাখিনি পাতিলে ভাল হ'ব ঠিক আছে তেন্তে দিব মই অলপ ব্যস্ত আছোঁ মানে